আমাৰ ইয়াত এতিয়া কিছুমান উদ্যোগ আছে যেনে চাহ উদ্যোগতে আমাৰ ৰাইজ ওচৰ চুবুৰীয়া ৰাইজৰ এই ক্ষুদ্ৰ চাহ যিবিলাক ফেক্টৰী আছে তাতে আমাৰ গাঁৱৰ প্ৰতিজন কৃষকৰপৰা চাহপাতটো তালে যায় যেনে ওচৰত এটা এই আচাম কোম্পানী হেৰি আছিলে ফেক্টৰী আছে তিলিজান বাগানত তাৰ বাকীকেইটা প্ৰাইভেটৰ তিনি চাৰি তিনিটা আছে সেই তিনিটাটো ইয়াৰপৰা পাত দিয়া হয় আৰু লগতে এই মৰাণ চেপনৰ মাজত আছে বহাগী বুলি তাতো দিয়া হয় এইদৰে আমাৰ এই ৰাইজৰ চাহপাতবিলাক তেওঁলোককে বিক্ৰী কৰা হয় আৰু এই ফ্ৰেক্টৰীৰ ভিতৰত যিবিলাক কৰ্ম আছে বা কি বনোৱা আছে সেই বনোৱাসকলৰ নিজৰ নিজৰ দায়িত্ব পালন কৰি নিজে নিজে কাম কৰি কিছুমান আমি দেখি আহিছোঁ পাইছোঁ যেনে প্ৰথম পাতটো চিকিছিৰ নামৰ মেচিনত দি তাৰপিছত নি ৰং কৰিবলৈ কলাৰিং কৰে সেইটো জেগাত থয় তাৰ কলাৰিঙৰ পিছতেই চাহপাতৰ যিটো হীটৰ মেচিনৰ ওচৰত দিয়েগৈ তাতে চাহপাতটো শুদ্ধ হিচাপে পকা হৈ আৰু গাই ওলাই অহাৰ পিছত ৰোলিং আছে ৰোলিঙত দিয়ে তাত চাহপাতটো নিৰ্বাচন কৰে আৰু ৰুলিং অফিচত চালনী আছে চালনীত চালে কিছুমান চাহপাত যাৰ যেনেকৈ কোৱালিটি উলিয়াই দেখিছোঁ আৰু প্ৰতিটো বিভাগতেই বনোৱা কাম কৰা বনোৱা আছে যে বিছজন পঁচিছজন তেনেকৈ প্ৰতিটো জেগাতেই আছে তেওঁলোকে সেইদৰে কাম কৰি আহি কিন্তু আগত যিটো পাবলগীয়া প্ৰাপ্য বা দৰমহা বা হাজিৰা আজি এই আজি দুবছৰ তিনি বছৰৰপৰা অলপ তেওঁলোকে বৃদ্ধি পালে আগতো আমি যেতিয়া প্ৰথম সোমাইছিলোঁ খোমটাই বাগানত ছিক্সটি ফাইভত যেতিয়া আমি লেবাৰ হৈ ফেক্টৰীৰ ভিতৰতে কাম কৰিছিলোঁ তেতিয়া আমি মাত্ৰ টকা তিনি টকাহে পাইছিলোঁ প্ৰতি দিনে তিনি টকাকৈ পাইছিলোঁ এতিয়া সেই তিনি টকাত তেওঁলোকৰ দুশ দহ টকা নে বিছ টকা কিবা এটা পায় প্ৰতি আকৌ বনাজ পায় ছুটি পইচা পায় তেনেকৈ তেওঁলোকে এতিয়া আগৰ যিটো হিচাপত আছিলে সেই হিচাপৰ পাত তেওঁলোকে উন্নত ধৰণৰ হ'ল আৰু তেওঁলোকেও যি পাবলগীয়া হৈছে উচিত প্ৰাপ্য এতিয়া পাই আহিছে আৰু এই গাঁৱৰ পাতবিলাকৰ প্ৰতি কোৱালিটিলৈহে ফেক্টৰীৰ মেনেজাৰ আৰু মালিকসকলে তাৰ বিনিময়ত যিটো মূল্য দিবলগীয়া হয় সেইমতেহে মূল্য দিয়ে কিন্তু আজি পাঁচ বছৰ আগত আমাৰ এনেকুৱা অৱস্থা হৈছিলে পাতৰ দুটকাকৈও কোনেও নিনিয়া হৈছিলে কেজি এতিয়া সেই দুটকাৰপৰা এইবছৰ দেখিছিলোঁ ৰাইজে ভাল পইচা পালে একদম কমেই পোন্ধৰ টকা অলপ অহা গম পোৱা নাই আৰু কোনোবাই মানে লাষ্টত দিছে দহ টকাকৈ সেইটো মানে কয় জাবৰা পাত বুলি কোৱাল্টি পাত নহয় এই তেনেকুৱাকৈ এতিয়া আমাৰ গাঁৱৰ ৰাইজেও এটা লাভৱান হৈছে আৰু ফেক্টৰীৰ মালিক বা কৰ্মচাৰীসকলেও লাভৱান হৈছে আৰু আমিও তেওঁলোকৰ লগতে আমিও লাভৱান হৈছে যাতে তেওঁলোকৰ বয় বস্তুবিলাক আমি যিবিলাক তেওঁলোকে বজাৰত উলিয়াই দিয়ে সেই বজাৰৰ বস্তুবিলাক যেনেকৈ চাহ এই সকলো দোকান বজাৰে বিক্ৰী কৰিবলৈ আমাৰ সুবিধা হৈছে আৰু সেই সুবিধা লৈ আমিও দুপইচা অৰ্জন কৰিব পৰা আশাৰে আমি কৰ্ম কৰি আছো কিন্তু ভৱিষ্যতে হয়তো আৰু উজ্জ্বল হ'ব পাৰে আৰু তেওঁলোকৰো লাভৱান হ'ব আৰু ৰাইজেও লাভৱান হ'ব বুলি আমি জানো দেখি আছো